হেল্ল' অ' কওকচোন হয় হয় অ' হয় অ' হয় কটা হয় আৰু সঁজুলি লাগে কাটি থকা হয় বাৰু দুইটা ছিষ্টেম আছে মেচিনতো কাটিব পাৰি হাতেৰেও কাটিব এৰী সূতা কপাহী সূতা কিছুমান হাতেৰেও কটা হয় মানুহো আছে অঁ ঘৰতে দুজনমান লৈ কৰি থকা হৈছে মেচিনখিনি বহুত দাম সেইখিনি আনা হৈছে সৰু সুৰা মেচিন পিছত আকৌ আনিম ভাল ধৰণে এইটো এটা বিজনেছ হেৰিয়াতে ভিত্তিতে কৰিম সূতা চাহিদাটো যথেষ্ট বেছিতো অ' লাগি থাকে আপুনি কৰিম শিকিলে বহুত ভাল এই সূতা এইবোৰ বহুত হেৰি আছে মূল্য আছে অ' গতিকে এইখিনি যদি আমি কৰি থওঁ আৰু ল'ৰা ছোৱালী ভৱিষ্যতত লাগে এৰী সূতাবোৰ লাগে গতিকে যোগাযোগ কৰিব পাৰিব একো অসুবিধা নাই অ' মই সহজতে যিমান পাৰো মই মানে সহযোগ কৰি দিম দেই ঠিক আছে তেতিয়া হ'ব হ'ব অঁ হ'ব হ'ব অঁ